অঁ বাইদেউ মোক চব্জি লাগিছিল অঁ এই বিয়া এখন আছিলে মানে চব্জি বহুতেই লাগিছিলে মোক ৰঙালাও জিকা ফুলকবি বন্ধাকবি এক কুইণ্টেলমান লাগিছিলে মোক অঁ এনেই দামবোৰনো কিমান আৰু জিকাৰ অঁ আপুনি হোম ডেলিভাৰী দিব পাৰিব নেকি বাইদেউ মই এনেই কাইলৈ বিয়াখন আছে আজি সন্ধিয়ালৈকে দিলে ভাল আছিলে আপুনি অকণমান দামটো কমাই দিব ইমান বস্তু ল'ম মই দিম বাৰু ডেলিভাৰী ছাৰ্জটো অকণমান চব্জিবিলাকৰ দামটো কমাই দিব আপুনি ইমান চব্জি ল'ম মুঠতে দচ টকাহে কমালে নেকি আপুনি বিছ টকা মানকৈ লওক নহয় নহয় নহয় নাই নাই বাইদেউ মই বিছ টকাকৈ কিলো হিচাব দিম কাৰণ মই বহুত ল'মতো চব্জি এক কুইণ্টেলমান ল'ম সেইকাৰণে কৈছোঁ আপোনাক নহ'লেতো মই বেলেগ দোকানত যাব লাগিব অঁ আপুনি হোম ডেলিভাৰী দিব ন হ'ব হ'ব মই দিম সেইটো চিন্তা কৰিব নালাগে কিন্তু কিলো আপুনি বিছ টকা কৰি ধৰিব নাই নাই নাই মই বিছৰ ওপত দিব নোৱাৰিম এ আপুনি বৰ দাম কৰে হে নহ'লেতো মই বেলেগৰ দোকানত যাব পাৰিলোঁ হয় আপোনাক কিয় ধৰিছোঁ মই নাই নাই নাই ইমান ইমান দিব নোৱাৰিম কি কৰে কওক নহ'লে মই বেলেগৰ দোকানত যাম অঁ হ'ব তেতিয়াহ'লে ৰাখিছোঁ